মই বাইক চলাই ভাল পাওঁ আৰু ৰাইডত গৈও ভাল লাগে আৰু লগৰবোৰৰ লগত সিহঁতক কেতিয়াবা লগ পালে বহুত দূৰৰ জাগালৈ যাবলৈ মন যায় কিবাকিবি ক'বালৈ গৈ ফূৰ্তি ফাৰ্তা কৰিব লাগে